মই ভালপোৱা সামগ্ৰীবোৰৰ ভিতৰত কেমেৰাটোক বাচনি কৰাৰ একমাত্ৰ কাৰণ এইটোৱেই যে কেমেৰাৰ সহায়ত আমি আমাৰ ভাল লগা হওক বা বেয়া লগা হওক যিকোনো সময়ৰ যিকোনো সময়ৰ দৃশ্যই আমি ইয়াত স্মৃতি হিচাপে ধৰি ৰাখিব পাৰোঁ আৰু বিভিন্ন ঘটনাৰাজি আজিকালি নতুন প্ৰযুক্তিবিদ্যাৰ দিনত নতুন নতুন যিবিলাক কেমেৰা ওলাইছে ডি এছ এল আৰ হওক কিবা কিবি ইত্যাদি ইত্যাদি সেইবিলাকৰ সহায়ত বহুত ধুনীয়া ধুনীয়া ফটো উঠে আৰু এই কেমেৰাৰ সহায়ত আমি বিভিন্ন ধৰণৰ ঘটনাৰাজিক ভিডিঅ' কৰি ৰাখি ধৰি ৰাখিব পাৰোঁ